হেল্ল' দাদা মই ভানুপ্ৰিয়াই কৈ আছিলোঁ বাঘমাৰীৰ পা আপোনাৰ কেব বুক কৰি আহিছিলোঁ মই আজি কালি ৰাতিপুৱা চাৰে এঘাৰটাত ট্ৰেইন হয় মোৰ আপুনি কেইটামান বজাত আহি পাব চাৰে নটা ন অঁ চাৰে নটা দচটামানত আহিলেই হ'ল আৰু আপুনি সময়মতে পালেই হ'ল আৰু দেৰি নকৰিলেই হ'ল আপোনাৰ মোৰ চাৰে এঘাৰটাত ট্ৰেইনতো আপুনি দচটা মান বজাত আহিলেই হ'ল আৰু সোনকালে পালে একো একো অসুবিধা নাই দেৰি হ'লেহে দিগদাৰ ঠিক আছে দিয়ক আপুনি সময় সময়তে আহিব আৰু